অ এ মই নিকুৱে কৈছোঁ মণি নহয়নে এ হেৰি নহয় এ আপোনাৰ দাদা শাক আপুনি হেনো পাচলি বিকে অঁ মোৰ কাইলৈ সেই ল'ৰাটো জন্মদিন আছিলে তাকে বোলো মানুহ কেইজনমানক ভাত কেইটামান খুৱাম বুলি ভাবিছোঁ গম পালোঁ আপোনাৰ তাত বোলে ভাল চব্জি বিকে অ দামবিলাক কেনেকুৱা বাৰু কওকচোন

অ অ অঁ অঁ অঁ

মোক ৰঙালাও দুটা ডাংবদি এক কেজি জলকীয়া আধা কেজি পিঁয়াজ আৰু কোমোৰা এটা তাৰপিছত আলু আলু পাঁচ কেজি আৰু চয়াবিন পায় নি হ'ব অঁ অঁ আৰু এক কেজিমান দিব আপুনি পেকিং কৰি থবচোন ল'ৰাটো পঠিয়াই দিম অঁ পইচা দি পেলাই ভাল বস্তু দিব আকৌ আগতে এনেকে এবাৰ আনিছিলোঁ আকৌ বস্তুবোৰ বেয়া হ'ল নহয় মানুহে খায়ো বেয়া পায় অ আপুনি যদি ভাল বস্তু দিব পাৰে তেতিয়া বনায়ো ভাল পাই দিয়কচোন খায়ো ৰাইজে সলাগে

অঁ অঁ অঁ তেতিয়াহ'লে আপুনি মই কোৱা মতে বেগ এটাতে ভৰাই থাকিব অঁ মই ল'ৰাটোক কাইলে ৰাতিপুৱাই পঠিয়াই দিম অঁ অঁ অঁ পইচাটো পঠাই দিম অ বস্তুখিনি পেকিং কৰি থাকিব আৰু ল'ৰাটো মই ৰাতিপুৱা পা সাতটামান বজাতে পঠিয়াই দিম হা মোৰ দুপৰীয়া খানাটো ক'ব আপুনি পঠিয়াই দিব আজি গধূলিয়ে পেক কৰি থ'ব আৰু দেই অঁ নকৰিব আকৌ অঁ বেলেগত আৰু মই মাথা নামাৰু আৰু হৈ যাব অঁ হ'ব ৰাখোঁ